মই অনলাইনত সচৰাচৰ কোনো বস্তু কিনিবলৈ নাই কিন্তু মোৰ ল'ৰাটোৱে এটা চাৰ্ট অনলাইনত অৰ্ডাৰ কৰি মোক দিছিল কিন্তু চাৰ্টটো এনে দোকানতকৈ অলপ দাম কমতে হৈছে আৰু মোৰ পিন্ধি ভাল লাগিছে নীলা ৰঙৰ চাৰ্ট আছিল বঢ়িয়াকৈ ফিটিং হৈছে গতিকে মোৰ পিন্ধি ভাল লাগিছে